ধেমাজ আমাৰ ধেমাজিত টেভেল কোম্পানী কোম্পানী কোম্পানী এজেণ্ট আহ আছে যেনে প্ৰাগজ্যোতি ট্ৰেভেল ডীপ ট্ৰেভেল আৰু য়াত্ৰা ট্ৰেভেল আৰু ৰেডবাছ ট্ৰেভেল এটা কোম্পানীত তিনি তিনিখন চাৰিখনকৈ বাছ থাকে বাছ থাকে

ব্যৱহাৰবিলাক বহুত ভাল ভাল আমি গুৱাহাটীলৈ গ'লে আৰু ছিটবিলাকো বহুত ভাল আৰু গুৱাহাটীলৈ যেতিয়া যাওঁ বহুত চাফ বাছবিলাক বহুত চাফ চিকন আৰু ব্যৱহাৰবিলাকো ভাল আৰু ধুনীয়াকে বহি মেলি যাওঁ আৰু কেতিয়াবা য'ত খানা খাবলগীয়া হয় ভাত তাত ৰাখি মেলি দিয়ে আৰু যদি শৌচ পোচাবো লাগে তেতিয়াও এঠাইত গৈ ৰাখি দিয়ে ৰাখি দিয়ে গৈ মেলি আৰু ওচৰৰ চা চিনাকি হওঁ ওচৰৰ মানুহবিলাকো লগতো বহি যোৱা মানুহবিলাকৰ কথা চথা পাতোঁ আৰু ভালেই লাগে ব্যৱহাৰবিলাক সকলো ভাল যদি কেনেবাকৈ যদি কিবা বেগ এটাও থাকি আহে থাকি আহিলে ফোন যদি কৰি দিওঁ মোৰ বেগটো থাকি আহিলে বুলি কিন্তু সিহঁতে বেগটো আনি দি ঘৰত দিয়েহি ঘৰত মানে দিয়েহি আৰু য'ত সুবিধা হয় তাত লগ কৰি বেগটো ল'ব পাৰোঁ তেনেকুৱা বহুত ভাল সুবিধা আছে আৰু বহুত ভাল ভাল আমি সদায় সদায় বুলিয়েই নহয় যাওঁ এমাহৰ মূৰত ধেমাজিৰ পৰা গুৱাহাটীলৈ ভাল লাগে ট্ৰেভেল কোম্পানীৰ বাছ বাছবিলাকত গৈ ব্যৱহাৰবিলাক ভাল সেই গতিকেলে আমি বাছতেই অহা যোৱা চুপাৰত অহা যোৱা কৰোঁ